বিছ জুন দুহেজাৰ তেইছ সোতৰ জানুৱাৰী দুহেজাৰ বাইছ তেইছ জুন দুহেজাৰ ষোল্ল পোন্ধৰ ফেব্ৰুৱাৰী দুহেজাৰ পোন্ধৰ ষোল্ল ডিচেম্বৰ দুহেজাৰ বাইছ